ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে মহৰ পৰা হোৱা অসুখৰ পৰা ৰক্ষা পাবলৈ আমি ইয়াৰ বাবে মহৰ প্ৰজনন স্থান যেনে স্থবিৰ পানীৰ উৎস আদিৰ নাইকিয়া কৰাৰ প্ৰচেষ্টা আৰু প্ৰাপ্তবয়স্ক মহ হত্যাৰ বাবে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ জড়িত যিবোৰ অঞ্চলত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছে সেইবোৰ অঞ্চলত কীটনাশক দ্ৱাৰা চিকিৎসা কৰা বিচনা জালৰ ব্যৱহাৰে শুই থকাৰ সময়ত আক্ৰান্ত মহে কামোৰাৰ সম্ভাৱনা বহু পৰিমাণে কৰিব পাৰি তাৰপিছত আপোনাৰ দীঘল হাতৰ কাপোৰ পিন্ধা আৰু বিশেষকৈ এই মহৰ কাৰ্য কলাপৰ শীৰ্ষ সময়ত পোক পৰুৱা বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰিলে মহৰ কামোৰ ৰোধ কৰাত সহায়ক হ'ব পাৰে